বন্ধু কালি যে চাৰ্জাৰডাল আনিছিলোঁ মজা চাৰ্জাৰ গুলি আৰু দোকানৰ দামো কম আছিলে বুজিছা এই চাৰ্জাৰডাল তুমি চাবাচোন আহি পেলাই কেনেকুৱা ভাল লাগিছে চাৰ্জাৰডাল এই একদম চাৰ্জিং একদম কুইক বহুত সোনকালে দিয়ে চাৰ্জো সোনকালে হৈছে মানে বস্তুটো প্ৰডাক্টৰ কোৱালিটিটোও ভাল তাৰ উপৰি তোমাৰ দামটো খুব মানে কম প্ৰাইজত সুন্দৰ প্ৰাইজত দিছে কিন্তু দোকানখনত তুমি এবাৰ গৈ চাবাচোন ভাল বহুত ভাল তাহাঁতি